হেল্ল' অঁ গাৰ্গী কোৱা অঁ কোৱাচোন অঁ যাব লাগিব যাব লাগিব কেতিয়া যাবা কেতিয়া পাতিছে অঁ যাম যাম কিমান সময়ত যাবা অঁ যাব অঁ ঠিক আছে আঠটামানত ওলাই যাম তেতিয়া যোৱা অঁ যোৱাৰ আগত ক'বা মোক ঠিক আছে নে নোযোৱা জেগালৈ যাব পাম অঁ যোৱাও হ'ব চোৱাও হ'ব কলেজৰ লগৰ ছোৱালীক লগ ধৰিবা তেনেকৈ কেইবাজনীও গ'লে ভাল লাগিব

ভাল অঁ লগেভাগে গ'লে ভাল লাগে অঁ ঠিক আছে বাৰু যাব লাগিব কিমান সময়ত যাম বুলি কৈছিলা অঁ আঠটামান বজাত ওলাই যাম তেতিয়া ঘৰৰপৰা অঁ সোমবাৰে আছে ন

চাই আহিব লাগিব যাম দিয়া খবৰটো দিলা যে ভাল লাগিলে ঠিক আছে হ'ব দিয়া